আমাৰ ওচৰত তেনেকৈ ৰাজহুৱা লাইব্ৰেৰী নাই স্কুল দুখন আছে স্কুলত আছে লাইব্ৰেৰী বৰ উপকাৰী বস্তু সেই পুথিৰ সহায়ত আমি অনেকখিনি জ্ঞান আহৰণ কৰিব পাৰোঁ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এই পুথি অনেক সহায়ক আমি গুৰুজনাৰ এই জন্ম বৃতান্ত এই পুথিৰদ্বাৰাই পাওঁ এই পুথিৰ তাত ভগৱন্তৰ শ্ৰীচৰণেবেৰ কৰে কিবা বিভিন্ন পন্থাবিলাক পাওঁ গতিকে পুথি সকলো মানে প্ৰয়োজনীয় বস্তু পুথি পঢ়িলেহে মানুহৰ জ্ঞান বৃদ্ধন হয় পুথিসমূহ বিভিন্ন স্থানত থাকে আমাৰ ইয়াত একো লাইব্ৰেৰী নাই গতিকে এই পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ সংগ্ৰহ বিভিন্ন পুথি সংগ্ৰহ কৰাত বৰ দিগদাৰ হয় গতিকে আমি য'ৰ ত'ৰপৰা আহৰণ কৰি পুথি বা বিভিন্ন পুথি পঢ়োঁ পুথি অধ্যয়ন এটা বৰ ডাঙৰ অধ্যয়ন এই পুথিৰদ্বাৰা আমি অনেক কথা জানিব পাৰোঁ পূৰ্বপুৰুষৰ কথা পূৰ্বজন্মৰ কথা ইত্যাদি জানিব পাৰোঁ পুথিৰ অবিহনে আমাৰ দিনতে অন্ধৰপৰাই পুথি পঢ়ি বিভিন্নজনৰ বিভিন্ন সা সুবিধাবিলাক গ্ৰহণ কৰিব পাৰোঁ বিভিন্ন উপায় সংগ্ৰহ কৰিব পাৰোঁ যি পুথি পঢ়ে সিয়ে ডাঙৰ মানুহ হয় বুলি প্ৰবচন এটা আছে গতিকে পঢ়া শুনাৰ প্ৰতি মানুহ ধাউতি বাঢ়ে এই পুথি পঢ়ি পঢ়ি পুথি পঢ়িয়েই গতিকে পুথি পঢ়াটো এটা বৰ ডাঙৰ কথা এইটো বৰ ডাঙৰ অভ্যাস গতিকে পুথি সংক্ৰান্তত বিভিন্ন ধৰণৰ বিভিন্ন মত যি পঢ়া লেখা নাজানে পুথি পঢ়িব নাজানে তাৰ জীৱন মিথ্যা সি চকু থাকিও কণাৰ নিচিনা গতিকে আপোনালোক সবে নিজ নিজ ইস্থানত থাকি কিতাপ পঢ়াৰ প্ৰতি ধাউতি জাগক এটা এটা পুথি পঢ়াৰ এটা সৌজন্যতা গঢ়ি তোলক তেতিয়াহে সমাজখন উন্নতি হ'ব সমাজখন উন্নতি হ'লে আমাৰ দেশৰ উন্নতি হ'ব গতিকে বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰে যি য'ত পায় আপুনি কিতাপ সংগ্ৰহ কৰি কিতাপ পঢ়ক লাইব্ৰেৰী নাথাকিলে কি হ'ব য'তে ত'তে কিতাপ সংগ্ৰহ কৰক পাৰিলে যদি আপোনাৰ সামৰ্থ আছে য'তে ত'তে কিতাপৰ দোকানৰিপৰা কিতাপ ক্ৰয় কৰি আপুনি উন্নতিৰ জখলাত আগবাঢ়িব পাৰিব আমাৰ কথাতে আছে পঢ়াই পঢ়ে ৰোৱে পাণ সেই তিনিয়ে নিচিন্ত গতিকে পঢ়িবলৈ হ'লে আমি কিতাপ অধ্যয়ন কৰিব লাগিব এই অধ্যয়নৰদ্বাৰা আমি সমগ্ৰ পৃথিৱীৰ কথা জানিব পাৰিম আজিৰ যুগত নপঢ়া নপঢ়িলে বৰ দিগদাৰ আছে গতিকে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব গতিকে অঁ এই পঢ়াৰ বৃত্তিটো যাতে গঢ়ি উঠে তাৰ প্ৰতি সকলো যত্নৱান হৈ প্ৰভু ভগৱানৰ শ্ৰীচৰণত সেৱা কৰি মই সমূহ ৰাজ্যকে পুথি পঢ়িবলৈ অনুৰোধ জনাইছোঁ এয়ে প্ৰাৰ্থনা